খেল কেৰিয়াৰ হিচাপে লোৱা মোৰ ব্যক্তিগত চিনাকিত তেনেকৈ নাই চিনাকি এই আমি পেপাৰে পত্ৰই বা এনেকৈ দূৰদৰ্শনত আমি যিবোৰ দেখিছো সেই তেনেকুৱাই আৰু অসমৰপৰাও বিভিন্নজনে ধৰক নাম কৰিছে আৰু শিক্ষাৰ্থীসকলৰ অংশগ্ৰহণ আছিলে আমাৰ সময়তো খেলত কিন্তু তেনেকুৱা মানে ওপৰৰ হেৰিলৈ মানে কোনো ধৰক সফল হোৱাগৈ নাছিলে এনেই সাধাৰণতে যিবোৰ খেল ধেমালি কৰা হৈছিলে সেই সেনেকৈয়ে অংশগ্ৰহণ কৰিছে এই আমাৰ লগৰো বা আমাৰ চিনাকিতো যিমান আছিলে